হেল্ল' হয় কওক কওক কওক এ আছোঁ আৰু দিয়ক হয় মোৰ এখন ডাইৰী ফাৰ্ম আছে তাৰ গাখীৰ মানে আপোনাক দৈ লাগিবনে আপোনাক এই এৱাটো লাগিব অ হয় হয় কিমান আপোনাক কেতিয়ালৈ লাগিব তাৰি তাৰিখটোতো লাগিব ন

এই নহয় আজি অসমীয়া হেৰি কিমান তাৰিখে লাগিব আপোনাক অঁ ত্ৰিচ তাৰিখলৈ পাব কিন্তু কথা এটা হয় কি মই প্ৰায় হোম ডেলিভাৰী হয় আৰু হোটেলবিলাকলৈ নিয়ে তাহাতি আপোনাৰ ছুইটছ বনাবৰ কাৰণে নিয়ে নহয় মই তেনেকৈ দিওঁ মই দৈটো ইয়াত খুব কম ৰাখোঁ মিঠাই বনাবলে নিয়ে তাৰপিছত আপোনাৰ মোৰ এইটো পাৰ্মেনেণ্ট কাষ্টমাৰ আছে বাকী আপোনাৰ মোৰ ঘৰ হোম ডেলিভাৰী যায় মোৰ মানে ইয়াৰ পৰা পঠিয়াই দিওঁ গাখীৰটো মানে কোনোবাই আধা লিটাৰ কোনোবাই এক লিটাৰ তেনেকৈ নিয়ে মই ইয়াতে গাখীৰটো মানে মেজাৰমেণ্ট কৰি দি পঠিয়াই দিওঁ আৰু গতিকে আপুনি ঘৰতো ল'ব পাৰে মোৰ ইয়াতো মানে ব্যৱস্থা কৰিব পাৰে সেইটো কিন্তু আপুনি কথা এটা দুয়ো কাৰণে আকৌ ব্যৱস্থাপনাটো আপুনি কৰিব লাগিব কলা চলাবা কি কিহত টিঙতেই ভৰাই নে কলহত ভৰাই সেইখিনি ঠাণ্ডা দিনত দিগদাৰ নাই আপোনাৰ কেইবাদিনৰ মূৰতহে দৈ হয় যে ঠাণ্ডাটো আহিছে বাৰু আপোনাক কিমান গাখীৰ লাগিব এইটো কওক আপোনাৰ দৈ এক মোন লাগিব ন চল্লিচ লিটাৰ তাৰপিছত আপোনাৰ এই এৱা গাখীৰটো লাগিব পাঁচ লিটাৰ সেইটো আপুনি দামটোতো গম পায় নাই দামটো এতিয়া গাখীৰটো বহুত দাম এতিয়া আপোনাৰ আশী টকামানকৈ পৰিব লিটাৰ লিটাৰ হয় অঁ আজিকালিতো আপোনাৰ ব্ মহৰটোৱে এশৰ ওপৰত হ'ল লিটাৰ তথাপি আপোনালোকৰ পায় কিন্তু আমাৰ ইয়াত আকৌ বহুত খৰচ খৰচ হয়তো আমাৰ চব আপোনাৰ মানে ফুডিংটোৰ কাৰণে গ্ৰীণ গ্ৰাছটো কিনিব লাগে এনেকুৱা বহুত খৰচ হয় মানুহে নি আছে কিন্তু গাখীৰটো ভাল পাব অঁ এতিয়া ধৰি লওক আপুনি অন্য মহল চহলত এইবিলাকত ব্যৱস্থা কৰিলে আপোনাৰ বহুত মিক্স পাউডাৰ চাউডাৰ মিক্স কৰি দি দিয়ে মানে ইয়াত আমি এইবিলাক ভুক্তভোগী আৰু কিন্তু গাখীৰকণ মানে

আপুনি আগদিনাই নি থ'লে ভাল হয় ঊনত্ৰিচ তাৰিখ মানে হয় হয় এই সেইটোকে কৰিব আপুনি অ নহয় এডভাঞ্চটো এডভাঞ্চটো দিব লাগিব কাৰণ মই ব তেনেকে মোৰ এক্সপিৰিয়েঞ্চ হ'লটো আৰু কাৰণ কিছুমানে গাখীৰ বন্দৱস্ত কৰে তাৰ পিছত নিনিয়ে প্ৰব্লেম থাকে তেনেকুৱা আপুনি এডভাঞ্চটো মোক কৰিবই লাগিব আপুনি ফিফটি পাৰ্চেণ্টো দিব পাৰে ফৰ্টি পাৰ্চেণ্টো দিব পাৰে থাৰ্টি পাৰ্চেণ্ট দিব তাত প্ৰব্লেম নাই বাৰু আপুনি খালী মোক এডভাঞ্চটো কৰিব লাগিব নাই নাই নাই এইটো আমাৰ ইয়াৰ ৰেকৰ্ড আছে আৰু এইটো মানে গ্ৰান্তি আছে দেই আমি যিকণ গাখীৰ দিম দামটো লৈছোঁ কিন্তু আশী টকা লৈছোঁতো গতিকে আপুনি গাখীৰকণ ভাল পাব ভকতে খাই ভাল পাব পাব পাব মোৰ ইয়াতে আছে যথেষ্ট এইবিলাক যোগাৰ থাকেই ঠিক আছে আপুনি মোক খালি এডভাঞ্চটো দি যাব সোনকালে ঠিক আছে ঠিক আছে ঠিক আছে